অসমৰ ব্যৱসায়িক খণ্ডই স্থানীয় অৰ্থনীতি আৰু উন্নয়নত বিভিন্ন ধৰণৰ অৰিহণা যোগায় হয় অঁ মানে অসমৰ কি ব্যৱসায়িক সন ব্যৱসায়িক খণ্ডই বিকাশৰ লগতে মানে সমাজৰ বিকাশ বিকাশ কৰে উন্নতি কৰে সমাজৰ যিবিলাক নিবনুৱা সমস্যা আছে সেইবিলাক দূৰ কৰে সেই ব্যৱসায়িক খণ্ডত নিবনুৱা লোকসকলে বা নিবনুৱা যিবিলাক ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে তাত নিয়োগ ক হৈ তাত গৈ কৰ্ম কৰে কৰ্ম কৰা ফলতে সেই নিবনুৱা যুৱক যুৱতীবিলাকৰ নিজৰ লগতে পৰিয়ালটো পোহপাল দিয়াতে সহায় কৰে আৰু ৰাজহ সংগ্ৰহ কৰে সেই অসমৰ যিবিলাক ব্যৱসায়ী খণ্ড স্থানীয় যিবিলাক খণ্ড ব্যৱসায় আছে সেইবিলাকৰ পৰা কি হৈছে ৰাজহ উৎপন্ন কৰা হয় আও ৰাজহ উৎপন্ন কৰা ব্যৱসায়টোৰ লগতে চৰকাৰ বা ৰাইজৰ বা যি যিবিলাক তাত নিয়োগ হৈ থাকে সেই যুৱক যুৱতীও বিভিন্ন ধৰণৰ উপকৃত হ'ব পাৰে আৰু বিনিয়োগ বিনিয়োগ বিকাশো হয় তাত বিনিয়োগো হয় তাতে বিভিন্ন ধৰণৰ ব্যৱসায়টোত বিভিন্ন ধৰণৰ বিনিয়োগ কৰিব পাৰে বিভিন্ন প্ৰান্তৰ পৰা আহি তাত সেই ব্যৱসায়টোত বিভিন্ন মানুহে তাতে বিনিয়োগ কৰিব পাৰে আৰু সেই বিনিয়োগ কৰি পেলাই বিভিন্ন কাম কৰি তাৰ পৰা ৰাজহ সংগ্ৰহ কৰিব পাৰে ৰাজহ সংগ্ৰহ কৰাৰ লগতে কি হৈছে যুৱক যুৱতীসকলে নিজৰ লগতে পৰিয়ালটো স্বাৱলম্বী কৰিব পাৰে আৰু বিকাশো ঘটে সেই অসমৰ বা বা যিকোনো প্ৰান্তৰ ব্যৱসায়িক খণ্ডতে হওক স্থানীয় যিবিলাক অৰ্থনৈতিক খণ্ড আছে যিবিলাকৰ উন্নয়নৰ যিবিলাক ব্যৱসায়িক খণ্ড আছে তাত কাম কৰি কিন্তু সেই যুৱক যুৱতীবিলাকে তেওঁলোকৰ নিজৰ কৰ্ম বিকাশো আগবঢ়াই নিব পাৰে